টিকেট বুকিং হোটেল বুকিং আপডেট হোৱা ভ্ৰমণৰ সময় বা প্লেটফৰ্মৰ নাম্বাৰ ষ্টেচন বাছ এই কেতিয়া এৰিব কেতিয়া আহিব কেতিয়া পাবহি এইবোৰ জনাৰ ক্ষেত্ৰত প্ৰযুক্তিয়ে পৰিবহন ব্যৱস্থাত বিভিন্ন ধৰণৰ মানে সহায় কৰিছে এতিয়া মই ক'ৰবালৈ যাবলৈ হ'লে ৰেডবাছ এগজামপোল হিচাপে ৰেডবাছ হ'লেও মই গুৱাহাটীৰপৰা ধৰক অৰুণাচললৈ যাব লাগে মই ঘৰতে বহি মোবাইলেৰে অনলাইন টিকেট বুক কৰি টিকেট বুক কৰি কনফাৰ্ম কৰি মই বাছত উঠি কিনে গ'লেই হ'ল বা ঠিক সেনেকৈ মই গুৱাহাটীৰপৰা ধৰক গুজৰাট যাব লাগে ট্ৰেইনখন কিমান দূৰ আহি পাইছে এখন ট্ৰেইন তিনিচুকীয়াৰপৰা ধৰক আহি আছে গুৱাহাটী পাবহি কেতিয়া আহি পাব ট্ৰেইনখন এনেকৈ আজি আজিকালি বিভিন্ন ধৰণৰ এপ আছে বা হোটেল বুকিং কৰাৰ ক্ষেত্ৰতো মই ঘৰত বহি বহিয়ে হোটেল এখন বুকিং কৰিব পাৰোঁ অন্য এখন ঠাইৰ এনেকুৱা ধৰণৰ বা কোনখন কোনটো টাইমত কিমান নম্বৰ প্লেটফৰ্মত আহিব আই আৰ চি টি চি মোবাইল এপ্লিকেচন এটা আছে তাতে চাব পাৰি এনেকৈ ডিজিটেল মাধ্যম হোৱাৰ কাৰণে এতিয়া বহুতখিনি সুবিধা হৈছে মানুহৰ সময়ো ৰাহি হৈছে বা সময়টো কনজিউম কৰিবপৰা হৈছে এই বিভিন্ন ধৰণৰ প্ৰযুক্তি নহ'লে এইবোৰ নহ'লে হয় প্ৰযুক্তিয়ে এইবোৰ এইবোৰ ক্ষেত্ৰত বহুত বহুত ডাঙৰ এটা সহায় কৰিছে